মই কিছুদিনৰ পৰা জিঅ' নেটৱৰ্ক ব্যৱহাৰ কৰি আছোঁ জিঅ' নেটৱৰ্কত বহুতো ভাল পাইছোঁ মই কাৰণ সকলো নেট স্পীড হয় কথা বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণেও বহুতো ভাল হয় বা মোবাইলত কিবা সামাজিক মাধ্যম এটা চলালেও বহুত সোনকালে চাৰ্চ কৰিলে পোৱা যায় গুগল ছাৰ্চ কৰিলেও ইমিডিয়েট ৰিজাল্ট পাওঁ সেয়ে সামাজিক মাধ্যমৰেই নহ হওক বা কথা ফোন কলেই হওক বহুতো হাই স্পীড হোৱাৰ বাবে বহুতো অসুবিধা হৈছে জিঅ' নেটৱৰ্ক সেয়ে জিঅ' নেটৱৰ্কক ব্যৱহাৰ কৰিবলৈ মই সকলোকে অনুৰোধ কৰিম জিঅ' নেটৱৰ্ক ব্যৱহাৰ কৰি মই বহুত উপকৃত হৈছোঁ জিঅ' নেটৱৰ্ক ইউজ কৰা মই বহু দিনেই হ'ল ডাটাও স্পীড থাকে আৰু নেটৱৰ্ক কানেক্যনো ভাল থাকে আপুনি কিবা ছাৰ্চ কৰিবলৈ হ'লে পটককৈ পোৱা যায় ৰৈ থাকিব নালাগে সেয়ে জিঅ' নেটৱৰ্কৰ বহুতো সুবিধা মই পাইছোঁ আৰু বহুত সুবিধা মই লৈ আছোঁ সেইবাবে মই জিঅ' নেটৱৰ্কক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কিমানখিনি সুবিধাৰ দিয়াৰ বাবে জিঅ' নেটৱৰ্ক ব্যৱহাৰ কৰি মই বহুতো ভাল ফল পাইছোঁ আৰু জিঅ' নেটৱৰ্ক ইউজ কৰিয়ে মই মোৰ মিতিৰ কুটুমৰ সকলো লগতে মই কথা বাৰ্তা আদান প্ৰদান কৰিব পাৰোঁ বহুতো সোনকালে বহুতো সোনকালে খা খবৰবিলাকো প পাওঁ আৰু বাতৰি আৰু সামাজিক মাধ্যম চলাবৰ বাবেও জিঅ' নেটৱৰ্কে বহুত স্পীড ডাটা দিয়ে আৰু জিঅ' নেটৱৰ্কৰ এই ডাটাৰ পৰা উপকৃত হোৱাৰ বাবে সকলো ৰাইজক মই অনুৰোধ কৰিম যে জিঅ' নেটৱৰ্ক সকলোৱে লওক আৰু ভাল ফল পাব বুলি মই আশাবাদী জিঅ' নেটৱৰ্ক যিহেতুকৈ ব্যৱহাৰ কৰি মই ভাল ফল পাইছোঁ গতিকে আপোনালোকেও ভাল ফল পাব আপোনালোকেও অতি সোনকালে জিঅ' চিম উলিয়াওক আৰু জিঅ' চিম ব্যৱহাৰ কৰক মই আশাবাদী যে আপোনালোকেও মোৰ দৰে জিঅ' চি জিঅ' নেটৱৰ্ক ইউজ কৰি ভাল পাব আৰু সোনকালে সকলোবিলাক লাভ কৰিব ডাটা